হেণ্ডপাম্পে আমাক পানী যোগানত সহায় কৰে হেণ্ডপাম্পত এদাল দীঘল লাঠি থাকে যাক এবাৰ তললৈ এবাৰ ওপৰলৈ এইদৰে পাম্প কৰি পানী ওপৰলৈ তুলি অনা হয় এইদৰে আমি পানী সংগ্ৰহ কৰিব পাৰোঁ আমাৰ থলুৱা ভাষাত আমি হেণ্ডপাম্পক দমকল বুলিও কওঁ হয় মই হেণ্ডপাম্পৰ ওচৰত মানুহ শাৰী পাতি থকা দেখিছোঁ আমাৰ গাঁৱত এটা ৰাজহুৱা হেণ্ডপাম্প আছে আমাৰ গাঁৱত যিহেতু বহুতো লোকৰ ঘৰত এতিয়াও বিশুদ্ধ খোৱাপানীৰ সু ব্যৱস্থা নাই সেয়েহে ৰাতিপুৱা সময়ত বহুতো মহিলাক পানী আনিবলৈ এই হেণ্ডপাম্পৰ ওচৰত শাৰী পতা দেখি আহিছোঁ গৰম হওক ঠাণ্ডা হওক কোনো দিনতে এই হেণ্ডপাম্পৰ পানী শুকোৱা আজিলৈকে পৰিলক্ষিত হোৱা নাই